মই চিনেমা জগতৰ তাৰকা বুলি ক'লে ছলমান খান শ্বাহৰুখ খান নোৰা ফটেহী বহুত ভালপাওঁ আৰু তেওঁলোকক ব্য়ক্তিগতভাৱে পাব বিচাৰোঁ যদি মই কেতিয়াবা লগ পাওঁ মোৰ মনত সুধিব লগা বহুতো প্ৰশ্ন আছে কেনেকৈ তেওঁলোকে নিজৰ চিনেমা জগতত আগবাঢ়িছিল তেওঁলোকে কি খায় ভালপায় কেনেকৈ জীৱনটো আগবাঢ়িছে কেনেকৈ নোৰা ফাটেহী মেমে নিজৰ ডেন্স কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিল আদিৰে মোৰ বহুতো প্ৰশ্ন আছে সুধিবলগীয়া আৰু যদি কেতিয়াবা মই লগ পাওঁ মই তেনেকৈ বহুতো প্ৰশ্ন সুধিম